হাঁহ কুকুৰা ন হাঁহ কুকুৰা এতিয়া মাৰি খাওঁ খাওঁ মানে আমি এনে ডিঙি মছাৰিয়ে খাওঁ আকৌ কেতিয়াবা আকৌ কোবাই মাৰি খাওঁ তাৰপিছত আৰু কোনোবা যে ৰঙা কুকুৰা ৰঙা কুকুৰাটো নিয়ে পূজা শালিত হেৰি কি কয় বলি দিয়ে বলি আমি বলি দিয়াতো আমি প্ৰায় খাওঁ যেতিয়া আমি তেনে পূজা দিয়াত মানে তেনেকৈ নাযাওঁ আৰু কিছুমান যায় কিছুমান খায় আৰু তাৰপিছত আমি হালাল দিয়াটো আমি নাখাওঁ তাৰমানে হালাল দিয়াটো আমাৰ নাখাওঁৱেই তাৰপিছত আকৌ হাঁহ হাঁহ আমি ডিঙি নমছাৰো তাৰমানে আমি হাঁহ মানে কাটি দিওঁ আমি বলি দিওঁ বলি দিয়েহে আমি খাওঁ কেনে মছাৰী নামাৰো কিছুমান মাৰি যিটো আমি নাজানো আৰু আমি হ'লে হাঁহ মানে ডিঙি কাটি দিওঁ এনে কাটি কাটি পেলাই খাওঁ তাৰপিছত আৰু কুকুৰা কিছুমান মাৰে কুকুৰা মাৰলে কিছুমান মছাৰি মাৰে কিছুমান কোবাই মাৰে কিছুমান গাদি মাৰি দিয়ে তেতিয়া মৰি যায় মৰি গ'লে ত' খায় চবেই তেনেকৈ নাখায় আৰু কোনে কেনেকৈ খায় সেইটো খায় আৰু মটতে খাই যেতিয়া আমি আৰু কুকুৰাটো কুকুৰাটো ৰঙা কুকুৰা হ'লেতো আমি তেনেকৈ নাখাওঁ চবে পূজা কৰিব লৈ যায় কিছুমান মাইকী কুকুৰাবিলাকতো কিছুমান বোলে হেৰি কি কয় কি কি কয় কিছুমান কুকুৰা ক'লা কুকুৰা লাগে তাক ক'লা কুকুৰাটো বোলে পূজা দিব নিয়ে এতিয়া কেনেকৈ কি কৰে নাজানো ক'ত পূজা দিয়ে আমি নাজানো খালি ক'লা কুকুৰা লাগে ৰঙা কুকুৰা লাগে আকৌ কোন মাহত বগা কুকুৰা লাগে সেই পূজাৰ কাৰণে লাগে সেইটো কেনেকৈ আমি সেইটো ক'লা কুকুৰা হওক বগা কুকুৰা হওক ৰঙা কুকুৰা হওক আমি মাৰিয়ে খাওঁ মা